মাছ ধৰা এনেকুৱা কিছুমান কথা আছে আৰু এনেকুৱা কিছুমান পদ্ধতি আছে যিবোৰ আন মানুহে নাজানে এতিয়া আমি ধৰক মাছ ধৰিব গ'লে জাল মাৰি নেট টানি নাইবা আপোনাৰ জাকৈ মাৰি তেনেকুৱা ধৰক থলুৱা লোকে মাছ ধৰে নাইবা আমি ধৰক জাল মাৰি তেনেকুৱা মাছ ধৰা নাইবা বৰশী টোপাই মাছ ধৰোঁ এতিয়া মাছ ধৰা আৰু কেইটামান পদ্ধতি আছে য'ত আমি বাঁহ কাটি বাঁহৰ ভলুকা বাঁহৰ মাজডোখৰ চাফা কৰি সেইটো লগ লগাই পেলাই আমি যদি পানীৰ তলত পুতি থওঁ তেন্তে তাত কাৱৈ মাছে ধৰক তেনেকুৱা সৰু মাছবিলাকো থাকিবলে ভাল পায় তাত ধৰক কাৱৈ মাছে বাঁহ লয় আৰু তাত ঘৰ সাজি পেলাই তাত কাৱৈ মাছে আমি পোৱা যায় সেই বাঁহ ডোখৰত যদি আমি মৰাৰ পাছত উঠাও ধৰক মাটিৰ তলত ইটা সৈতে পুতি পেলাই যদি আমি থৈ দিওঁ সেই বাঁহ ডোখৰ আমি সেই এমাহৰ পাছত উঠাও তেন্তে আমি যি দেখা পাম যে সেই বাঁহ ডোখৰৰ ভিতৰত অকল কাৱৈ মাছে ভৰ্তি হৈ থাকিব আৰু তেনেকুৱা বহুতো পদ্ধতি আছে য'ত আমি ধৰক এই গাঁত খান্দি পেলাই ধৰক আমি সৰু নলা এটা যদি পুখুৰী পাৰ ধৰক কাটি দিওঁ নাইবা সৰু কৈ এটা বাঁহেৰে নাইবা পাইপেৰে ব্যৱস্থা এটা কৰি পেলাই যদি এটা গাঁতলৈ দি দিওঁ তেন্তে প্ৰায় ভাগ মাছে তেনেকুৱা গাঁত বা খোৰোং জেগাত থাকিবলৈ ভাল পায় ধৰক মাগুৰ মাছ গৰৈ মাছ কাৱৈ মাছ তেনেকুৱা খোৰোং বিলাকত থাকিবলে ভাল পায় সেই মাছবোৰ ধৰক আহি পেলাই গাঁতটোত সোমাব আৰু নাই গাঁতটোত সোমাব আৰু আমি সেইবোৰ গ্ৰহণ কৰিব পাৰিম তেনেকুৱা ধৰণৰ পদ্ধতিবোৰ আছে য'ত প্ৰায় ভাগ লোকে আৰু চহৰীয়া লোকেতো প্ৰায় ভাগ নাজানে কিন্তু প্ৰায় ভাগ গাঁৱলীয়া লোকেও তেনেকুৱা ব্যৱস্থাবোৰ নাজানে আৰু কিছুমান থলুৱা পদ্ধতি আছে য'ত মাছ ধৰা বহুতো কাৰ্য আছে কিন্তু আন বহুতো মানুহে তেনেকুৱা কাৰ্যবোৰ নাজানে